আমি সৰু হৈ থাকোতে বল খেলটো আমি বেছিকৈ ভাল পাইছিলো ওচৰৰ আঠ দহজন ল'ৰা গোট খাই আমাৰ ফুটবলৰ কথা নাই আৰু কাগজ চাগজ গোটাই লৈ কাপোৰ কানিৰে এটা আমি বল বনাই লওঁ খেলাৰ খেলিছিলোহঁত তাৰোপৰি ঘৰৰে হওক বা লোকৰে হওক বাৰীৰ পা ৰবাব টেঙা চিঙি নি আমি বল খেলিছিলো চুৰ কৰি নি আৰু ইয়াৰ কাৰণে আমি ৰবাব টেঙা চুৰ কৰাৰ কাৰণে বহুতৰ পা খেদাও খাইছিলো গালিও খাইছিলো কিন্তু আমি তাতো এটা বেলেগ আমেজ পাইছিলো লোকৰ বাৰী পা টেঙা এটা চুৰ কৰি আনি বল খেলাটো আমাৰ কাৰণে এটা ডাঙৰ আমেজ আছিল আৰু ৰ'দ বৰষুণৰ কথা নাই সময়ৰ কথা নাই আমি যেতিয়াই লগ পাইছিলো দুপৰীয়া হ'লেও ৰ'দ হৈ থাকিলেও আমাৰ বল খেলা ফিল্ড বুলি কথা নাই আমি ৰাস্তাতে খেলিছিলোহঁত দুফালে দুটা পাৰ্টি হৈ লৈ জেওৰা খুটি চাৰিটা পুতি দুটা গ'লকি পোষ্ট পাতি লৈ আমি দহজন ল'ৰা হ'লে পাঁচজন পাঁচজন গোট খাই অমি তেনেধৰণে খেল খেলিছিলো আৰু এইটোত আমাৰ এই ল'ৰাসকলৰ মাজত লগৰ ল'ৰাসকলৰ মাজত এটা আমাৰ ভাল ভাৱৰো আদান প্ৰদান আছিল আমি সকলোৱে একেলগে এই খেলবোৰ খেলিছিলোহঁত বিভিন্ন সময়ত আমি যদি গোটেই কেইজন গোট খালো বোলে দুপৰীয়া আমি গোট খালো গোটেই কেইজন আমি সেই সময়তে হয়তো নাথাক আমাৰ হাতত একো নাথাকিলেও লোকৰ বাৰীৰ পা ৰবাব টেঙা এটা চুৰ কৰি আনি আমি ৰাস্তাৰ ওপৰতেই খেল পাতিছিলো বা কেতিয়াবা আবেলি সময় হ'লেও আমি তেনেধৰণে খেল পাতিছিলো কিন্তু এই খেলটো আমাৰ প্ৰায়ে আছিলে আমি অন্য খেলতকৈ বল খেলটোৱে বেছি ভাল পাইছিলো কাৰণ আমি বল এটা হ'লে বহুত কেইজনে একেলগে আমি খেলিব পাৰো কেৰম এখন খেলিবলৈ হ'লে চাৰিজনে খেলিব পাৰে লুডু এখন খেলিবলৈ হ'লেও চাৰিজনে খেলিব পাৰে কিন্তু বল খেলটোত আমি বহুত কেইজন ল'ৰাই একেলগে গোট খাই পেলাই খেলিব পাৰো এই কাৰণে আমাৰ এই খেলটো বৰ প্ৰিয় আছিল আৰু আমি কোনোবা এজন ওলাই আহি সুহুৰি এটা মাৰি দিলেই হৈ গ'ল ওচৰৰ গোটেই কেইজন ঘৰত থাকিলে আহি গোট খাই যায় আৰু তেওঁলোকে দুটা পাৰ্টি হৈ আমি খেলত লাগি যাওঁ ইয়াৰ কাৰণে আমি ঘৰতো কেতিয়াবা গালি শুনিবলগীয়া অৱস্থা আমাৰ হৈছিল বা কেতিয়াবা আমাক দুই এচাট হয়তো দিছিলো যে আমি যি সময়ত খেলিব নালাগে আমি সেই সময়তো গৈ খেলিছিলোগৈ এই কাৰণে আমাৰ এই খেলটো বৰ প্ৰিয় আছিল